স্কুলত মোৰ প্ৰিয় ছাবজেক্ট অসমীয়া আছিল আৰু এই বিষয়টো ভালপোৱাৰ কাৰণ হ'ল এই বিষয়টোৰ অন্তৰ্গত সৃষ্টিশীল সাহিত্যসমূহ যেনে কবিতা নাটক চুটিগল্প উপন্যাস আদিবোৰ মোৰ প্ৰিয় আৰু সেয়ে এই বিষয়টো মোৰ প্ৰিয় আছিল লগতে অসমীয়া বিষয়ৰ বিষ বিষয়টোৰ ভিতৰত ভাষা আৰু ব্যাকৰণ সম্পৰ্কেও বিতংভাৱে জানিবলৈ পোৱা যায় আৰু ভা নিজৰ ভাষা আৰু ব্যাকৰণ সম্পৰ্কে জনাৰ ধাউতিও এই বিষয়টোৰ প্ৰতি আকৰ্ষণ জন্মাইছিল তাৰোপৰি সৰুৰে পৰা পদ্য আৰু সাধুকথাবোৰ পঢ়ি অসমীয়া বিষয়টোৰ প্ৰতি এটা অনুৰাগ জন্মিছিল আৰু তেতিয়াৰ পৰাই এই বিষয়টোৰ প্ৰতি আকৃষ্ট হৈ পৰিছিলো আৰু সেয়েই অসমীয়া বিষয়টো মোৰ প্ৰিয়